অ কি কৰিছ অ এই হেৰি অহা দেওবাৰলৈ পোৱালীকেইটা লৈ পেলাই হেৰিত যাওঁ ব'ল এই মৰিগাওঁ সোণাৰী সোণাৰী পাৰ্কত ছিলড্ৰেন পাৰ্কত অ দেওবাৰ দিন অ ল'ৰা ছোৱালীকেইটা বিশেষকৈ ল'ৰা ছোৱালীকেইটা যাওঁ

অ গাড়ী এখন ঠিক কৰি লৈ অ দুয়োটাই কনটিবিউট কৰিম আৰু তয়ো আধা দিবি ময়ো আধা দিম আৰু অ অহা দেওবাৰলৈকে অ আলোচনা কৰি ল'ম অ অ দিবি বাৰু দেওবাৰে ভাল হ'ব নেকি মোৰ মতে পোৱালীকেইটাৰ স্কুল খতি

আ এইটো খোলা খোলা দেওবাৰ দিনা খোলা থাকিব নহয় ন' কেইটা বজালৈকে খোলা থাকে জানো অ গাড়ী এখন আছে তাক সুধি চাব লাগিব কিমান বা ভাড়া লয় অ হ'ব দে আহিবিচোন গধূলি সময়ত কথা পাতিম দে ময়ো কাম অলপ কৰি আছোঁ আলহী এটা আহিছে অ অ হ'ব দে বাৰু দে হ'ব দে অ